ব্যৱসায় এটা আৰম্ভ কৰাৰ আগতে বহুতো খৰচ কৰিবলগীয়া হয় সেই খৰচসমূহ ব্যৱসায়টোৰ সফলতাৰ বাবে কৰিবলগীয়া হয় উদাহৰণস্বৰূপে স্বৰূপে মই চাহৰ ব্যৱসায় কৰোঁ গতিকে চাহৰ ব্যৱসায়টো কৰাৰ লগ আগে আগে মই চাহৰ খেতিপথাৰ বা চাহ মই ল ৰোপণ কৰিব লাগিব চাহ ৰোপণ কৰাৰ লগে লগে চাহৰ কাৰণে যথেষ্ট টকা খৰচ কৰিবলগীয়া হয় লগে লগে সেই চাহ উৎপাদন হোৱাৰ লগে লগে চাহখিনি এটা উদ্যোগত আমি দিব লাগিব আৰু সেই চাহ উদ্যোগত দিবৰ কাৰণে আমাৰ গাড়ীৰ প্ৰয়োজন হ'ব আৰু গাড়ীৰ প্ৰয়োজন গাড়ীৰ প্ৰস্তুত কৰিব লাগিব আৰু এই বিভিন্ন কামৰ কাৰণে বিভিন্নজন ব্যক্তিৰ বা মানুহৰ প্ৰয়োজন হ'ব বনুৱাৰ প্ৰয়োজন হ'ব যিসকল বনুৱাক আমি সময়ে সময়ে তেওঁলোকক পইচা দিব লাগিব গতিকে চাহ উদ্যোগৰ কাৰণে চাহৰ খেতিপথাৰ তথা কেৰিং আৰু কেৰিং কৰি উদ্যোগত স্থাপন কৰালৈকে বিভিন্নজনক আমি ৰাখিবলগীয়া হয় বা বিভিন্নজন বনুৱা ৰাখি সেই বনুৱাৰ হতুৱাই আমি কামখিনি কৰিবলগীয়া হয় গতিকে যিকোনো এটা ব্যৱসায় কৰাৰ লগে লগে মূলধন খেতি পথাৰ অৰ্থাৎ লেণ্ড শ্ৰমিক আদিৰ প্ৰয়োজন হয় এই সকলো দিশত যদি সকলো দিশত যদি আমি পইচা খৰচ কৰি খৰচ কৰিব পাৰোঁ তেতিয়াহ'লে এটা ব্যৱসায় সুন্দৰকৈ চলাব পৰা যায়